হেল্ল' ফ্লিপকাৰ্টৰ কাষ্ট'মাৰ কেয়াৰ হয়নে মই ফ্লিপকাৰ্টত বিগ বিলিয়ন ডেট এযোৰ জোতা অৰ্ডাৰ দিছিলোঁ আৰু সেই একেযোৰ জোতাকে মই এতিয়া মিন্ত্ৰাত পূজাৰ অফাৰত চাইছোঁ তাত আপোনালোকতকৈ পাঁচশ টকা কমত দেখাইছে গতিকে মই আপোনালোকৰ এই ফ্লিপকাৰ্টৰ অৰ্ডাৰটো কেনচেল কৰিম বুলি ভাবিছোঁ ফ্লিপ অৰ্ডাৰটো কেঞ্চেল কৰিবৰ কাৰণে কি কি কৰিব লাগে আপোনালোকে মোক কওক যদি এনেদৰেই কৰিব পৰা হয় তেন্তে এনেদৰেই অৰ্ডাৰটো কেঞ্চেল কৰি দিয়ক